আ জলবায়ু হৈছে জলবায়ু বুলি ক'লে আমি এটা অঞ্চলৰ বতৰৰ গড় স্বৰূপ বা প্ৰকৃতিকে বুজোঁ আৰু বতৰটো হৈছে মানে ঠাই এখনৰ যিটো বৰষুণৰ বৰষুণৰ পৰিমাণতে বৃষ্টিপাত হওক উষ্ণতা হওক বতাহ আৰ্দ্ৰতা ডাৱৰ আদি সেইসমূহৰ মানে যি যি বায়ুমণ্ডলীয় অৱস্থা আমি তাকে বুজোঁ আমি দীৰ্ঘদিনীয়া অৰ্থাৎ ত্ৰিছ চল্লিছ বছৰ পৰ্যন্ত বতৰৰ গড় অৱস্থাকে আমি জলবায়ু পৰিৱৰ্তন বুলি ক'ব পাৰোঁ আৰু এই জলবায়ুৰ অৱস্থাৰ পৰিসংখ্যাৰ উল্লেখনীয় ভিন্নতা বা এটা দীঘলীয়া সময়ৰ বাবে দেখা দিয়া অৱস্থাৰ ভিন্নতা আমি অন্যভাৱে ক'বলৈ গ'লে জলবায়ু পৰিৱৰ্তন বুলি ক'লে উষ্ণতা বৃদ্ধি বৃষ্টিপাতৰ পৰিৱৰ্তন খৰাং অৱস্থা খৰাং অৱস্থাৰ বৃদ্ধি আকৌ শীত আদি জলবায়ুসমূহত দেখা দিয়া বিভিন্ন ধৰণৰ পৰিৱৰ্তনকে বুজোঁ আৰু জলবায়ু পৰিৱৰ্তন একে এক জটিল বিষয় হৈ উঠিছে বৰ্তমান সময়ত আৰু এই জলবায়ু পৰিৱৰ্তনে আমাৰ যথেষ্ট ধৰণৰ যথেষ্ট পৰিমাণে অসুবিধাৰ সৃষ্টি কৰা আমাৰ দেখা যায় বৰ্তমান আমাৰ কোনো সময়তে ৰ'দ দিয়া আৰু অলপ সময়ৰ পাছতে বৰষুণ দিয়া আদি জলবায়ুৰ পৰিৱৰ্তনৰ ফলতে আমি দেখা পাওঁ জলবায়ুৰ পৰিৱৰ্তনৰ ফলত বতাহ ধুমুহা শিল বৰষুণ আদি সঘনাই আমি পৰিৱেশত দেখিবলৈ পাওঁ যিসমূহে আমাৰ অসুবিধাৰো সৃষ্টি কৰে কৃষকসকলৰ ক্ষেত্ৰত এই অসুবিধা পৰিলক্ষিত হয় তেওঁলোকে বিভিন্ন ধৰণৰ খেতি কৰে যেনে ধৰক সৰিয়হ খেতি ধান খেতি মটৰমাহ আলু আৰু দাংবডি আদি বিভিন্ন ধৰণৰ খেতি কৰে সেইসমূহ খেতি যেতিয়া শিলবৰষুণ আহে বা ডাঙৰ ধুমুহা আহে তাৰ ওপৰত যথেষ্ট পৰিমাণে বিৰূপ প্ৰভাৱ পৰে আৰু তেওঁলোকৰ সেই খেতি লোকচান হয় তাৰবাবে তেওঁলোকে সেউজ গৃহৰ সেউজগৃহ তৈয়াৰ কৰে আজিকালি সেউজগৃহ তৈয়াৰ কৰা দেখা গৈছে অৰ্থাৎ খেতিসমূহৰ ওপৰত কৃষকসকলে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ আৱৰণ দিয়াও দেখা গৈছে যাতে ধুমুহাৰ ফলত বা বৰষুণৰ ফলত সেই খেতিসমূহ নষ্ট নহয় এনেধৰণে বিভিন্ন ধৰণৰ ব্যৱস্থাৰ জৰিয়তে কৃষকসকলে এই বাধাৰ মোকাবিলা কৰিবলৈ প্ৰয়াস কৰে